হেল্ল' হেল্ল' হয় অঁ দীপলীনা বাইদেউ হয়নে অঁ হেৰি মই আপোনাৰ এই গোলাঘাটৰ পৰা ক'লোঁ আপ্ হয় আপুনি অভিনয় কৰে ন হয় মই আপোনাৰ এই অভিনয়কেইখন চাইছিলোঁ আমাৰ ইয়াত মানে ৰাস হৈছিলে যে তালৈ আহিছিলে আপুনি নাচিবলৈ তো চাই পেলাই ভাল লাগিলে এনেও আপোনাক টিভিয়ে চিভিয়ে দেখিয়ে থাকোঁ বাৰু তাকে বাকী খবৰ ভালনে আপোনাৰ অঁ তাকে আমাৰ ইয়াত মানে হেঙুল থিয়েটাৰখন আনিব লাগিছিলে আপোনালোকে অভিনয় কৰে নহয় ন নাটককেইখন আপোনালোকৰ

হয় আমাৰ ইয়াত মানে থিয়েটাৰ এখন পতাৰ কথা মানে প্লেনিং চলি আছে আপুনি এনেই ফ্ৰী আছেনে আপোনাৰ পঁচিছ ছাব্বিছ তাৰিখে অঁ মানে কথা বতৰা ফাইনেল কৰি পেলাই আপোনাৰ লগত মানে পেইমেণ্ট চেইমেণ্টৰ কথা পাতিব লাগিব ধৰক হয় আপুনি কেতিয়ালৈ পাৰিব এনে থিয়েটাৰখন কৰিবলৈ আচ্ছা আপোনালোকৰ টিমত কেইজন মেম্বাৰ আছে এনেই আচ্ছা আচ্ছা আচ্ছা ঠিক আছে আপোনালোকে তেনেহ'লে টিমৰ লগত কণ্টেক্ট কৰি পেলাই মোক জনাবচোন সোনকালে পাৰে যদি আমি মানে এইখিনিতে থিয়েটাৰ এখন পাতিব বিচাৰিছোঁ অঁ অঁ ঠিক আছে দিয়ক ঠিক আছে ঠিক আছে